হয় আমি জন্তুবিলাকৰ পোৱালীৰ যত্ন ভালধৰণে ল'ব লগা হয় যিহেতুকে পোৱালীবিলাকৰ নিৰ্দিষ্ট এটা সময়ত বিভিন্ন ৰোগে আক্ৰমণ কৰে সেয়েহে পোৱালীবিলাকক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঔষধ পাতি খোৱাবলগীয়া হয় ভাল জাতৰ পোৱালীৰ জন্ম হ'বলৈ হ'লে ভাল জাতৰ উৎপাদন হ'বলৈ হ'লে প্ৰজননৰ সময়ত জন্তুবিলাকক

তেতিয়াই প্ৰজননৰ

পোৱালী বা জন্তুতো ভালধৰণে থাকে আমাৰ ইয়াত সাধাৰণতে বি উন্নত জাতৰ বিশেষ গৰু ছাগলী কথা নাই তেও বুলি গৰুৰ ক্ষেত্ৰত উন্নত জাতৰ জাৰ্চী গৰু আৰু ছাগলীৰ ক্ষেত্ৰত ৰাম ছাগলীয়েই প্ৰধান